বাগিচা মোৰ কাৰণে অতিকে প্ৰিয় মোৰ ঘৰৰ সন্মুখত বিভিন্ন ফুলৰে সৈতে মই এখন সুন্দৰ বাগিচা কৰাৰ যত্ন কৰি আছোঁ আৰু এতিয়া আপুনি দেখিব যে ইয়াত গন্ধৰাজ ৰজনীগন্ধ তগৰ গোলাপ আদি বিভিন্ন আমাৰ দেশী প্ৰজাতিৰ ফুল ফুলি আছে কিন্তু বিভিন্ন সময়ত এই ফুলবোৰত বিভিন্ন ধৰণৰ পোক পতঙ্গ আহি ফুলখনৰ পৰিৱেশো নষ্ট কৰে লগতে ফুলবোৰো নষ্ট কৰে আৰু কেতিয়াবা কেতিয়াবা দেখিছোঁ এই ফুলবোৰ মৰ আনকি মৰিও যায় গতিকে মহ পোক পতঙ্গ আদিয়ে কেতিয়াবা কেতিয়াবা ফুলৰ পাহবোৰত আৰু লগতে কেতিয়াবা ফুলৰ পাতবোৰ খাই নষ্ট কৰি পেলায় সেয়েহে আমি কেতিয়াবা কেতিয়াবা এই ফুলবোৰক সংৰক্ষণৰ উপৰিও তাত ধৰক আমি কীট পতঙ্গ মাৰিবৰ কাৰণে অন্তত কিছুমান দ্ৰব্য আছে যিবোৰ বজাৰত উপলব্ধ সেইবোৰ দ্ৰব্য আনি আমি আমাৰ বাগিচাখন সুন্দৰকৈ সজাই পৰাই ৰাখিব পাৰিলে আমি এখন সুন্দৰ বাগিচা পাম আৰু বাগিচাই যেতিয়া ঘৰৰ সন্মুখত থাকিব তেতিয়াহ'লে আমি আমাৰ মনো পবিত্ৰ হ'ব মনো ভাল লাগিব লগতে মানুহ ইয়াৰ প্ৰতি আকৰ্ষণ হৈ আপুনি সুন্দৰ এটা পৰিৱেশ সৃষ্টি কৰিব পাৰিব